আমাৰ পৰিয়ালত মোৰ দাদাই হওক বা মোৰ ভাইটি হওক বা মোৰ পুত্ৰই হওক শিক্ষা গ্ৰহণ অতি উচ্চ পৰ্যায়লৈকে কৰাতো বিচাৰোঁ কিয়নো শিক্ষাৰ কেতিয়াও সমাপ্তি নাই আমি জন্ম দিনাৰ পৰা আমাৰ মৃত্যু পৰ্যন্ত আমি কিবা নহয় কিবা শিক্ষা লাভ কৰিয়ে থাকিব পাৰোঁ আৰু শিক্ষা বস্তুটো হৈছে দুটা বিষয় এটা হৈছে আনুষ্ঠানিক শিক্ষা আৰু এটা হৈছে অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱা আগতে আমি অনানুষ্ঠানিক শিক্ষাৰ সৈতে জড়িত হৈ পৰোঁ জন্ম সময়ৰ পৰা আমি প্ৰথমে যেতিয়া মাত কথা মাতিব পৰা অৱস্থালৈ অহাৰ আগতে আমি মা দেউতাৰ পৰা হওক বা সমাজৰ বিভিন্নজনৰ পৰা হওক এজন শিশুৱে অঙ্গী ভঙ্গীৰে বা আদব কায়দাৰে ভাব বিনিময় কৰে আৰু মনৰ ভাব বিনিময় কৰা সেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৱে হৈছে অনানুষ্ঠানিক শিক্ষা আমি এজন শিশুক প্ৰথমতে এখন বিচনাত তেওঁ যেতিয়া শুই থাকে ইকাতি সিকাতি হ'বলৈ চেষ্টা কৰে বা শিকোৱা হয় তাৰপিছত আপোনাৰ শিশুজন বহিবলৈ চেষ্টা কৰে বহাৰ পিছত আমি থিয় কেনেকৈ হ'ব লাগে সেইটো শিশুৱে দেখি শিকে এইদৰে যিদৰে আপোনাৰ আনৰ পৰা দেখি শুনি লাভ কৰা শিক্ষা বা আনৰ পৰা সামাজিকভাৱে যিটো শিকিব পৰা শিক্ষা এই শিক্ষাটোৱে হৈছে অনানুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আমাৰ জীৱনৰ মৃত্যু পৰ্যন্তই আমাৰ লগত জড়িত হৈ থাকে আৰু দ্বিতীয়টো ক'লো যে আনুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষা হৈছে বিদ্যায়তনিক শিক্ষা বিদ্যায়তনিক শিক্ষাৰ মাজেদি এজন ছাত্ৰ হওক বা ছাত্ৰীয়ে হওক জীৱনৰ এক প্ৰমাণ পত্ৰ লাভৰ বাবে গ্ৰহণ কৰা শিক্ষা আৰু এই প্ৰমাণ পত্ৰ লাভ কৰাৰ কাৰণে তেওঁ এটা বিষয়ভিত্তিক শিক্ষা গ্ৰহণ কৰিব লগা হয় আৰু এই বিষয়ভিত্তিক শিক্ষাৰ যোগেদি তেওঁ ভৱিষ্যত জীৱনৰ কাৰ্যপন্থাৰ দিশে আগবাঢ়িব পাৰে এই ভৱিষ্যত জীৱনৰ কাৰ্যপন্থাৰ হকে আগবাঢ়িব যাওঁতে বিভিন্ন বিষয় যিদৰে গ্ৰহণ কৰিব লাগে সেই ক্ষেত্ৰত মোৰ আত্মীয় মোৰ ভাইটি হওক দাদা হওক বা পুত্ৰই হওক যিমান উচ্চ পৰ্যায়লৈ পাৰে সিমান বিষয়লৈ মই অধ্যয়ন কৰাতো বিচাৰোঁ কাৰণ অধ্যয়ন কৰি গৈ থাকিলে আমি বিভিন্ন বিষয় সৈতে জড়িত হৈ পাৰোঁ পৰিব পাৰোঁ বিভিন্ন বিষয় জ্ঞান লাভ কৰিব পাৰোঁ আৰু এই জ্ঞানৰ যোগেদি আমি আমাৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আমি সক্ষম হওঁ আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে এক আন আনুষ্ঠানিক শিক্ষাৰ শেষ পৰ্যায়টো ক'বলৈ গ'লে গৱেষণা অৰ্থাৎ পিএইছডি আৰু এই গৱেষণাৰ যোগেদি আমি আনুষ্ঠানিক শিক্ষা সমাপ্তি বুলি কিছু ক্ষেত্ৰত ক'ব পাৰোঁ কিয়নো এই শিক্ষাৰ পৰা লাভ কৰি মাধ্যমিক শিক্ষা মাধ্যমিকৰ পিছত আপোনাৰ স্নাতকত স্নাতক শিক্ষা স্নাতকোত্তৰ তাৰ পিছতেই সেই বিষয়টো প্ৰতি আমাৰ যি জ্ঞান লাভ হয় তাৰ যোগেদি আমি গৱেষণাৰ পদ্ধতিৰে আমি বিষয়ভিত্তিক গৱেষণা কৰিব পাৰোঁ আৰু এই গৱেষণা পৰ্যায়লৈকে মোৰ দাদা হওক ভাইটি হওক পুত্ৰই হওক পঢ়ি যোৱাতো মই বিচাৰোঁ আৰু গৱেষণাৰ পিছত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগীতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা হৈ যাতে নিজৰ কৰ্তব্য হওক বা নিজৰ স্বাৱলম্বনৰ ক্ষেত্ৰত বা নিজৰ সংস্থাপনৰ ক্ষেত্ৰত চাকৰিভিত্তিক ক্ষেত্ৰখনতে হওক আগবাঢ়িব পৰাকৈ মোৰ দাদা ভাইটি বা পুত্ৰ সক্ষম হোৱাতো মই মনে প্ৰাণে বিচাৰোঁ আজিকালি দেখা যায় যে আনুষ্ঠানিক শিক্ষা লাভৰ পিছত অকল চৰকাৰী চাকৰীৰ প্ৰতিহে মানুহৰ আগ্ৰহ বেছি হয় কিন্তু মই এইক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আনুষ্ঠানিক শিক্ষা যিমান দূৰলৈকে লোৱা নহওক কিয় আনুষ্ঠানিক শিক্ষা আমি যিমান দূৰলৈকে আমি নলওঁ কিয় আমি চাকৰিমুখী নহৈ আমি ব্যৱসায়মুখী বা নিজৰ নিজে স্বাধীনচিতীয়াভাৱে থাকি কৰিব পৰা অন্যান্য ক্ষেত্ৰখনত জড়িত হৈ আমি আগবাঢ়ি যাব লাগে আৰু এইক্ষেত্ৰত আমি আগবাঢ়ি যাবৰ কাৰণে আমাৰ মনোবল শক্তিশালী হ'ব লাগিব কিয়নো বৰ্তমান সমাজখনত দেখা যায় যে এশভাগৰ নব্বৈভাগেই আপোনাৰ চাকৰিমুখী হ'বৰ বাবে শিক্ষা গ্ৰহণ কৰা দেখা যায় বৰ্তমান শিক্ষাব্যৱস্থাত যি শিক্ষাব্যৱস্থা চলি আছে সেই শিক্ষাব্যৱস্থা সলনি কৰি বৰ্তমান যি নিউ ইডুকেশ্যন পলিচি আনিছে নিউ ইডুকেশ্যন পলিচিৰ যোগেদি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি ভাবোঁ কিয়নো আমাৰ এই নিউ ইডুকেশ্যন পলিচি অহাৰ আগলৈকে যি বিষয়ভিত্তিক শিক্ষা আছিলে সেই বিষয়ভিত্তিক শিক্ষাই আমাক এক বান্ধোনত ৰাখিছিল বুলিও ক'ব পৰা যায় কিয়নো এজন বিজ্ঞানৰ ছাত্ৰই কেতিয়াও ক'লা শাখাৰ বিষয় এটা অধ্যয়ন কৰিব নোৱাৰে আনুষ্ঠানিকভাৱে একেটা সময়তে আৰু তাৰফলত কি হয় ইচ্ছা যোৱাৰ স্বত্তেও ছাত্ৰ হওক বা ছাত্ৰী হওক তেওঁ এক বাধাৰ সন্মুখীন হোৱা দেখা যায় যদি বিজ্ঞানৰ ছাত্ৰ হয় সমস্ত বিষয়খিনি বিজ্ঞানৰ ভিত্তিতে আনুষ্ঠানিক শিক্ষা ল'ব লগা হয় বা যদি কলা বিষয়ত যায় কলা বিষয়তে কলা শাখাৰ বিষয়তেই ল'ব লগা হয় গতিকে বৰ্তমান শিক্ষা ব্যৱস্থাত যি আমোল পৰিৱৰ্তন হৈছে তাৰদ্বাৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি মই আশা প্ৰকাশ কৰোঁ আৰু বৰ্তমান শিক্ষা যি ব্যৱস্থা আৰু যথেষ্ট পৰিৱৰ্তন আহিবলগীয়া আছে বুলি ভাবোঁ যাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে অকল চাকৰিমুখী নহৈ বিভিন্ন ব্যৱসায়মুখীয়েই হওক বা বিভিন্ন গৱেষণা দিশতেই হওক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পৰাকৈ সক্ষম হ'ব লাগে গতিকে মই বিচাৰিম যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগতে মোৰ দাদা হওক ভাইটি হওক বা মোৰ পুত্ৰ হওক আনুষ্ঠানিক ক্ষেত্ৰখনৰ যিমান পৰ্যায়ৰলৈকে আগবাঢ়িব বিচাৰে সিমান পৰ্যায়ৰলৈকে অধ্যয়ন কৰি আগবাঢ়ি যাব লাগে আৰু বৰ্তমান শিক্ষা জগতখনতে বহুত স্ক'প আছে আৰু সেই সেয়েহে বিভিন্ন বিষয়ে যেনে চিকিৎসাবিজ্ঞানেই হওক কলা শাখাৰ বিভিন্ন বিষয়সমূহতেই হওক বা আইনৰ আইনৰ দিশতেই হওক এইবিলাক বিষয়ত অধ্যয়ন কৰি বিভিন্ন দিশত আগবাঢ়ি যোৱাতো মই বিচাৰিম যদি মোৰ দাদা ভাইটি বা পুত্ৰই চিকিৎসাবিজ্ঞানৰ স্নাতক হয় তাৰপিছত তেওঁ সময় পালে আকৌ কলাশাখাৰ বিষয়ৰ প্ৰতি তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰে আজিকালি কিয়নো মুক্ত বিশ্ববিদ্যালয় মুক্ত বিদ্যালয় আদি যথেষ্ট প্ৰতিষ্ঠা হৈছে সেইবিলাকৰ যোগেদিও শিক্ষা গ্ৰহণ কৰিব পাৰি আৰু নিজৰ কৰ্তব্য পালন কৰাৰ লগতে সেই দূৰ শিক্ষা পাঠ্যক্ৰম অধ্যয়ন কৰি বিভিন্ন বিষয়ত আনুষ্ঠানিক শিক্ষা ল'ব পাৰে দূৰ শিক্ষা পাঠ্যক্ৰমটো বৰ্তমান সময়ত যথেষ্ট প্ৰচলিত হৈছে আৰু যাৰ যোগেদি বহুসংখ্যক ল'ৰা ছোৱালী হওক পুৰুষ মহিলা উপকৃত হৈছে বুলি মই ভাবোঁ আৰু ঠিক তেনেদৰে আইনৰ স্নাতক হৈ আমি আইনৰ দিশটোতো আমি ওকালতি কৰি বিভিন্নজনক সেৱা আগবঢ়াব পাৰোঁ গতিকে তেনেধৰণৰ বহুতো বিষয় আছে যেনে আপোনাৰ মোৰ আত্মীয়সকলে অধ্যয়ন কৰি আগবাঢ়ি যাব পাৰে গতিকে মই এটা কথাই ক'ম যে গৱেষণাৰ পৰ্যায়লৈকে আনুষ্ঠানিক শিক্ষা অধ্যয়ন কৰি তাৰপিছত দূৰশিক্ষা পাঠ্যক্ৰমত হ'লও আৰু সময় যদি থাকে অধ্যয়ন কৰি ব লাগে বুলি মই মোৰ আত্মীয়সকলক কওঁ